অসমীযা ভাষাটো হৈছে আমাৰ মাতৃ ভাষা গতিকে এই ভাষাটোক আমি ভালদৰে শুদ্ধকৈ কোৱাটো আৰু সন্মান জনোৱাটো আমাৰ এটি ডাঙৰ কৰ্তব্য অসমীয়া ভাষাটো আমি সকলোৱে ভাল পাওঁ সকলোৱে স শুদ্ধকৈ শিকিব লাগে বুলি মই ভাবোঁ আজিকালি অৱশ্যে এই অসমীয়া ভাষাটোক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হৈছে যাৰ বাবে সকলোৱে গুৰুত্ব সহকাৰে এই ভাষাটো লৈছে দুই এদিন দুই বছৰমান আগৰতে কেনেকুৱা হৈছিল যে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে তেওঁলোকৰ অভিভাৱকে গৰ্ব কৰিছিল যে মোৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষা জানে অসমীয়া ভাষা নাজানে নাজানে বুলি কৈ তেওঁলোকে গৌৰৱান্বিত কৰি হৈছিলে কিন্তু মই এইটো মুঠেই পক্ষপাতী নহয় মোৰ ল'ৰা ছোৱালীক মই ইংৰাজী মাধ্যমত পঢ়ালেও যিহেতু অসমীয়া আমাৰ মাতৃভাষা গতিকে আমাৰ ইংৰাজীৰ লগতে আমাৰ নিজৰ ভাষাটোক আগুৱাই লৈ যাবলৈ আমি সকলো অভিভাৱকে যত্ন কৰা উচিত কিন্তু এতিয়া আমাৰ গোটেইখিনিৰ অভিভাৱক সচেতন হোৱা যেন পৰিলক্ষিত হৈছে কাৰণ স্কুলতো এই ভাষাটো এতিয়া বাধ্যতামূলক কৰিছে ইংৰাজী বা আন ভাষাৰ লগতে আমাৰ অসমীয়া ভাষাটো সমানে ফেৰ মাৰা মাৰা যেন পৰিলক্ষিত হৈছে